হেল্ল'

হয় মানে মই অলপ চাহৰ খেতি চাহৰ বাগান এখন আছে সৰু ত' তাত মই মানে চাহৰ পুলি দিব বিচাৰিছোঁ ত' মই প্ৰথমতে কি কৰিব লাগিব সেইটোত হয় ৰুম বুলি ভাবিছোঁ হয় হয় অ' হয় অ' হয়

হয় অ' অ' হয় অ' ত' মই যদি এমাহৰ ভিতৰত মানে ভাল এটা পাব বিচাৰো ভাল এটা সফলতা পাব বিচাৰো তেতিয়া মানে কি কৰিব লাগিব চাহটোত

ত' সাৰটো মই কোন কোন টাইমত দিম এতিয়া হয় অ'

এতিয়া ঔষধটো মই কেনেকুৱা ধৰণৰ ঔষধ মাৰিম অ' এ ঠিক আছে ঠিক আছে